ঔষধৰ মূল্য সুলভ নহয় কাৰণ কিয় ঔষধৰ প্ৰকৃত মূল্যতকৈ ঔষধটো দুগুণে বা তিনিগুণে অধিক দামত বিক্ৰী কৰা হয় পাঁচটকীয়া ঔষধটো দহ বিছ টকাত বিক্ৰী কৰা হয় গতিকে ঔষধৰ মূল্য সুলভ নহয় আৰু মোৰ উপাৰ্জনৰ এতিয়ালৈকেতো মই ৰোগীয়া হোৱা নাই এতিয়া মই নিৰোগী হৈ আছো গতিকে মোৰ ঔষধত ইমান পইচা খৰচ নহয় তথাপিও মাজে মাজে সৰু সুৰা ৰোগৰ কাৰণে পইচা খৰচ হয় কিন্তু এতিয়ালৈকে মই ৰোগীয়া হোৱা নাই সেই অভিজ্ঞতাটো মই আপোনালোকৰ আগত ক'ব নোৱাৰিম কাৰণ মই এতিয়া সুস্থ এজন ডেকা ল'ৰা সুস্থ সবল হৈ আছো নিৰোগী শৰীৰ হৈ আছে কৰ্ম কৰিব পৰা অৱস্থাত আছো মই এতিয়া বেমাৰত পৰিবপৰা অৱস্থা হোৱা নাই আচলতে গতিকে ঔষধত মোক সিমান পইচা খৰচ নহয় আৰু ছেকেণ্ড পইণ্ট চৰকাৰী স্বাস্থ্য কেন্দ্ৰসমূহৰপৰা বিনামূলীয়া ঔষধ মই পাইছোঁ চৰকাৰী কাৰ্যসমূহৰপৰা মই ফ্ৰীকৈ হেল্প হেল্থ চেকআপো কৰাইছোঁ আৰু তাৰপৰা মই ঔষধো পাইছোঁ আৰু এইটো চৰকাৰৰ বৰ সুন্দৰ পদক্ষেপ কাৰণ আমি বিনামূলীয়া বাবে আমাৰ চেকআপ কৰাই আমি ঔষধ লাভ কৰিছোঁ এটকাও পইচা খৰচ নোহোৱাকৈ আৰু এইটো আজিকালি গাঁৱে গাঁৱে এইটো প্ৰচলিত হৈছে যে চৰকাৰী কৰ্মচাৰীসকল স্বাস্থ্যৰ লগত জড়িত তেওঁলোকে আহি পেলাই নিজেই ফ্ৰীকৈ হেল্থ চেকআপ কৰাই আৰু ঔষধ দিয়ে গতিকে মই চৰকাৰৰ স্বাস্থ্যকেন্দ্ৰৰপৰা বিনামূলীয়া ঔষধ লাভ কৰিছোঁ আৰু ক'লোৱে যে ঔষধৰ মূল্য সুলভ যদি মই বিনা চৰকাৰী কেন্দ্ৰৰপৰা নলৈ বেলেগ কোনোবা ফাৰ্মাচীৰপৰা ঔষধ ল'ব যাওঁ তেতিয়াহ'লে দামটো অধিক হয়গৈ আৰু এইটো আমিও জানো যে ঔষধৰ প্ৰকৃত মূল্যতকৈ তাক দুগুণে বা তিনিগুণে অধিক দামত বিক্ৰী কৰা হয় ইয়াৰ কাৰণটো মই নাজানো তথাপিও যে তিনি চাৰিটকীয়া ঔষধটোত দহ বিছ টকা লোৱা হয় গতিকে সেইটোও মই জানো আৰু মোৰ স্বাস্থ্য সুস্থ হৈছে বৰ্তমান নিয়োগী হৈ আছো মোৰ উপাৰ্জনৰ সিমান পইচা ঔষধত খৰচ হোৱা নাই কিন্তু ভৱিষ্যতলৈ হ'ব আৰু এইটো অভিজ্ঞতা মই আপোনাক ক'বও নোৱাৰিম যে মোৰ উপাৰ্জনৰ পইচা কিমান খৰচ হৈছে সেইটো মই পাছতহে ক'ব পাৰিম কাৰণ মই এতিয়া নিৰোগী হৈ আছো সুস্থ হৈ আছো আৰু চৰকাৰী স্বাস্থ্যকেন্দ্ৰসমূহৰপৰা বিনামূলীয়া ঔষধ মই লাভ কৰিছোঁ আৰু ভৱিষ্যতলৈ কৰি থাকিম